অঁ কোনে কৈছে কোনে কৈছে অঁ কওকচোন অঁ অঁ

অঁ

অঁ অঁ আছে

অঁ ঠিক আছে বাইদেউ আৰু কিবা সমস্যা আছে যদি কওক আপোনাৰ অঁ ঠিক আছে মই অঁ অঁ অঁ অঁ ঠিক আছে বাৰু মই আপোনাৰ কথা ৰাখিম মই ওপৰৱলালৈ কথাটো জনাম বাৰু ভাল কৰিব চেষ্টা কৰিম অঁ অঁ অঁ অঁ হয় অঁ কওক

অঁ ঠিক আছে মই হেৰি ঠিক ক'ম এইটো কথাটো জনাম দেই ওপৰৱলাক ঠিক আছে অঁ